অঁ বাইদেউ কেনেকুৱা ঘৰতে ঘৰতে ঘৰতে অঁ যাব লাগিব তেতিয়াহ'লে যাব যাব তায়ো যাব মানে হেৰি কেতিয়ালৈ কাইলৈ ন জানুৱাৰী দুই তাৰিখে ন আমাৰ এই পম্পী আছিলে আকৌ যাব যাব যাব এইটো কি কয় কি কয় হেৰি ট্ৰেভেলাৰ নে বাছ বাছ লৈছে ন অ' যাব যাব যাব ওচৰৰ মানে হেৰি এই ওচৰৰ কাষত মানে চাৰি পাঁচটা যাবয়ে অঁ হেৰি সেই পইচাটো কিমানকৈ তুলিছ তিনিশকৈ ন হয় হয় হয় হয় অঁ হয় হয় তিনিশকৈ ন আৰু অকল চৰাইদেউলৈ যাবি নে আৰু বেলেগ বেলেগ জেগালৈয়ো যোৱা হ'ব অঁ হয় হয় হয় হয় না না ক'ব লাগিব ক'ব লাগিব ক'ব লাগিব দুজন চিওৰ যাব অঁ হয় হয় দিম দিম দিম হেৰি

অঁ খানা পিনা ন এতিয়া হেৰি চেৰি লোৱা হৈছে নে কি এই কি কয় কুকুৰা নে হাঁহ নে ব্ৰইলাৰ ন অঁ অঁ ব্ৰইলাৰ ভাল হ'ব হয় হয় ব্ৰইলাৰ মানে কি হ'ল ওচৰতে পাবাই হেন অঁ অঁ হয় হয় হয় হয় হয় হয় অঁ হয় হয় হয় হয় প্ৰগেম নলওঁ নলওঁ এই আমাৰ দুগৰাকী আৰু এই আশে পাশে হেৰি কৰিব লাগিব এই যদি হেৰি চিট টিত জুৰিলে মানে পাঁচগৰাকীমান যাম আৰু আমি অঁ হয় নেকি অঁ অঁ হয় হয় হয় হয় হয় আচ্ছা আচ্ছা আচ্ছা আচ্ছা হয় হয় এনেই জেগাডোখৰ বেয়া নহয় ভালেই বাৰু হয় হয় হয় হয় ঠিকে আছে তেতিয়াহ'লে কাইলৈ যাম ন অঁ হ'ব হ'ব একেবাৰে ন অঁ অঁ অঁ ঠিক আছে ঠিক আছে হ'ব

তেতিয়াহ'লে